কামৰূপ মহানগৰৰ জলবায়ু ভাৰতৰ অন্য ৰাজ্যতকৈ গৰমৰ উষ্ণতা বহু পৰিমাণে কম বুলিব পাৰি কিন্তু অসমৰ ৰাজ্যবিলাকৰ অসমৰ জিলাবিলাকৰ তুলনাত কামৰূপ মহানগৰত গৰমৰ পৰিমাণ বেছি ঠিক একেদৰে আজি চাৰি বছৰ দিন ধৰি কামৰূপ মহানগৰত বাৰিষাৰ দিনত বিশেষকৈ বানপানীয়ে সাধাৰণ মানুহক হাৰাশাস্তি কৰি আহিছে আৰু বানপানীৰ পৰিমাণ বানপানীৰ যি সমস্যা দিনক দিনে বাঢ়িবলে ধৰিছে কম সেই